মই মানে বাহাদুৰ ধানৰ খেতিটো বহুত ভালপাওঁ সেই কাৰণে বাহাদুৰ ধান মই বহাগৰ মাহত ট্ৰেক্টৰ মাতি মানে মাটি চাহ কৰি বোকা পানী কৰি ধানটো মানে বস্তাত ভৰাই একৰাতি মই খাল পুখুৰীত জুবুৰিয়াই থৈ দিওঁ থৈ পিছদিনাখন মানে ধানটো উঠাই পানীটো যাব দিওঁ যাব দি মানে বস্তাৰ পৰা মাটিত ঢালি থওঁ বাহাদুৰ ধান মাটিত ঢালি থৈ তাত মানে কচুপাত ছিঙি মানে ঢাকোন মাৰি থৈ দিওঁ ধানকেইটাত ঢাকোন মাৰি তিনিদিনমান থৈ দিওঁ তিনিদিনমান থৈ দিয়াত মানে ধানটোৰ পৰা ধুনীয়াকৈ গজি আহে গজা ওলাই আহে সেই গজা ওলাই অহাৰ পিছত মই যিখিনি মানে ধানকেইটা ছটিয়াম সেই জেগাখিনি ট্ৰেক্টৰ মাৰি পানী দি চাহ কৰি লওঁ চাহ কৰি লৈ বোকা পানী হোৱাত সেই ধানকেইটা মানে ছটিয়াই দিওঁ ছটিয়াই দিয়াৰ পিছত কেইদিনমান পিছত ধুনীয়াকৈ গজি আহে গজি অহাৰ পিছত মানে লাগে দুইমাহ দুইমাহ আঢ়ৈ মাহ লাগে ডাঙৰ হোৱাত চহৰা হোৱাত মানে যেতিয়া চহৰা হয় তেতিয়া মানে পথাৰত ট্ৰেক্টৰ মাৰি বোকা কৰি সেই বাহাদুৰ ধানটো হাজিৰা মানুহ লগাই কঠিয়া তুলি সেই মাটিত ৰুই দিওঁ দিয়াৰ পিছত মানে সেইখিনি আমি কওঁ এইখিনি বাহাদুৰ ধানৰ খেতি তাৰে পিছত বনি ধান তেনেকেই পানীত তিয়াই থৈ দিওঁ এক ৰাতি থোৱাৰ পিছত পিছদিনাখন উঠাই পাৰত থৈ বস্তাৰ পৰা আকৌ মাটিত ঢালি তেনেকে কচুপাত জাপি আমি গজাটো ওলাই লওঁ লৈ বনি ধানটো তেনেকে মানে বোকা পানী কৰি ছটিয়াই কঠিয়া কৰোঁ কঠিয়া কৰাত তেনেকে আকৌ আমি মাটিটো চাহ কৰি ট্ৰেক্টৰে দি বোকা কৰি আমি বনি ধানটো ৰুই দিওঁ সেইটো আমাৰ বনি ধানৰ খেতি হয় আৰু জহা জহা ধানটো তেনেকে আমি পথাৰত ৰোওঁ ধানটো পানীত তিয়াই থৈ দিওঁ থৈ মানে পিছদিনাখন উঠাই তেনেকে কচুপাত ঢাকি থৈ দিওঁ থোৱাৰ পিছত আকৌ যেতিয়া যেতিয়া গজা ওলাব তেতিয়া মানে আকৌ সেইটো তেনেকে ট্ৰেক্টৰ মাৰি বোকা কৰি আমি ধানটো ছটিয়াই দিয়াৰ পিছত জহা ধান ওলাই কঠিয়া ওলাই কঠিয়া ওলোৱাত আমি পথাৰত বোকা কৰি সেই জহা ধানটো ৰুই মানে আমি সেইটো জহা ধানৰ খেতি কৰোঁ আৰু আমি যেতিয়া টেক্টৰ মাৰো কঠিয়া ছটিওৱা কাৰণত সেই মাটিখিনি অলপ বেছিকৈ টেক্টৰ মৰা হয় আমি ট্ৰেক্টৰ মাৰো মাৰি উঠাৰ পিছত ভাগ ভাগ কৰোঁ আমি এটা চাইডত বাহাদুৰ ধান মানে ছটিয়াই দিওঁ আৰু এটা চাইডত মাজত খালী জেগা ৰাখি মানে আমি মাজত বনি ধান ছটিয়াও তাৰে পিছত আমি জহা ধান ছটিয়াও এনেকে আমি ভাগ ভাগকৈ ছটিয়াই দিওঁ দিয়াৰ পিছত একে সমানে মানে কঠিয়াখিনি ডাঙৰ হৈ আহে যেতিয়া ৰুম মানে আমি যিটোৰ পৰা আগত ৰুব হয় সেইটো আমি ৰুই দিওঁ বাহাদুৰ হ'লেও ৰোওঁ বা বনি ধান ৰুলেও ৰোওঁ বা জহা ধান ৰুলেও ৰোওঁ তেনেকে মানে আমি ভাগ ভাগকৈ ভাগ ভাগকৈ কঠিয়া ছটিয়াই আমি পথাৰত খেতি কৰোঁ মানে আমি খেতিৰ সময়ত আমাৰ এইটো বাহাদুৰ ধানৰ খেতি এইটো বনি ধানৰ খেতি বা এইটো আমাৰ জহা ধানৰ খেতি এনেকে মানে আমি কওঁ আৰু